হেল্ল' অ'লা গ্ৰাহক সেৱা কেন্দ্ৰ হয়নে মোৰ আজি সাত বজাত এখন ফ্লাইট আছিল আৰু মই যিটো সময়ত আহিব লগা আছিল তাৰ আধা ঘণ্টাৰ আগতেই এখন অ'লা বুক কৰিছিলোঁ কিন্তু ড্ৰাইভাৰজনৰ ভুলবশতঃ আধা ঘণ্টা দেৰিকৈ আহি উপস্থিত হৈছিল আৰু ৰাস্তাটো তেওঁ ভুল ৰাস্তাৰে যোৱাৰ বাবে মোৰ ফ্লাইটখন মিছ হ'ল গতিকে মই আপোনালোকক কোনো ধৰণৰ ভাৰা পৰিশোধ নকৰোঁ বুলি ভাবিছোঁ আপোনালোকে ইয়াৰ পিছত কি হয় মোক জনাব